অঁ হয় হয় হয় হয় হয় কওকচোন ভালে আছোঁ হয় বিহু গ'ল পতা হ'ল আৰু ঘৰতে থুলমূলীয়াকৈ আপুনি অঁ কওকচোন কি সহায় কৰিব পাৰো অঁ হয় কওকচোন

আজিকালিতো চাওক আজিকালিতো সব অনলাইনেই হয় অফলাইনটো আজিকালি নহয়েই আপুনি আপোনাৰ ডকুমেণ্টছ গোটেইখিনি আছে নহয় যোনখিনি মানে আমাৰ ঘৰৰ কাৰণে প্ৰয়োজনীয় গোটেই ডকুমেণ্টছখিনি আপোনাৰ যদি তেতিয়া আপুনি অনলাইন কৰিব অনলাইন কৰাৰ পিছত আপুনি অনলাইনটো কৰিবলৈৈ আপোনাৰ আধাৰ কাৰ্ড লাগিব বেংক পাছবুক লাগিব আপোনাৰ নিজৰ মাটি পথাৰ মাটি আছে নহ্ পথাৰ মাটি ভেটি মাটি আছে নহয় অঁ ভেটি মাটি লাগিব আৰু খাজানা আছে নহয় খাজানা ৰচিড আছে নহয় মানে ম্য়াদি পত্তা আৰু জ জবাবন্দী কপিটো লাগিব তাত আপোনাৰ নিজৰ নামটো থাকিব লাগিব দেউতাৰ পিছত মানে আপোনাৰ নামটো

সেইখিনি আপুনি মানে অনলাইন কৰাৰ পিছত প্ৰতিটোৰে একপি একপি লৈ পিনি অনলাইনৰ যোনটো মানে ফাইনেল কপি ওলাব চাবমিট কৰাৰ পিছত সেইখিনি গোটেইখিনি ডকুমেণ্ট আপুনি ধুনীয়াকৈ পিন আপ কৰি পিনি তলত চেল্ফ এটেষ্ট কৰি পিনি আপুনি আমাৰ পঞ্চায়তত আহি দি যাব আৰু তাৰপিছত আমি চেষ্টা কৰিম পৰাপক্ষত কি কৰিব পৰা যায় আৰু আজিকালিতো আমাৰ এতিয়া প্ৰধানমন্ত্ৰী মানে ঘৰৰ যোজনা যিমানখিনি হৈছে প্ৰতিবছৰেতো ঘৰ মানুহে পায়েই আছে অঁ আপুনি আগতে কৰোতে চাগে কিবা ক'ৰবাত প্ৰচেচিঙত খেলিমেলি হ'ব পাৰে আপুনি অনলাইনটো কৰিলে পৰাপক্ষত চি এচ পি চেণ্টাৰত কৰিব ওচৰত আপোনাৰ চি এছ পি চেটাৰ আছে নহয় অঁ তাৰমানে আপুনি চি এছ পি চেন্টাৰত কৰিলে মানে তাৰ আমাৰ অফিচৰ আণ্ডাৰৰ হয় যে এতিয়া কাম বন কৰিবলৈ অলপ মানে তাত কামটো আপোনাৰ মানে চিৰিয়াছলি কৰিব আৰু কামটো চাঞ্চ মানে আপোনাৰ হাণ্ড্ৰেড পাৰ্চেণ্ট থাকেই অঁ হয় হয় আৰু আপুনি অনলাইন কৰোতে ডকুমেণ্টছ ভেৰিফিকেশ্যন মানে ডকুমেণ্টছখিনি গোটেইখিনি নিজে একদম পুৰা ধুনীয়াকৈ চাই দিব ডকুমেটছখিনি মানে সব ঠিকে আছেনে আকৌ খেলিমেলি হ'লে আকৌ আপোনাৰ থাকি গুচি যাব আৰু আজিকালি মানে কৰিলে কি হয় আপোনালোকে সবেই পায়ে আৰু চৰকাৰী সুবিধা আপুনি যদি উপযুক্ত হিতাধিকাৰী হয় তেতিয়া নোপোৱা কোনো কথাই নাই

অঁ ভালদৰে মানে আপুনি সেয়াই আৰু ডকুমেণ্টছ যিমানখিনি প্ৰয়োজন হয় যি যি ডকুমেন্টছ লাগে সব ডকুমেণ্টছ আপুনি গোটাই ল'ব গোটাই লৈ পিনি আপুনি ডকুমেণ্টছ লৈ পিনি চি এচ পি চেণ্টাৰত গৈ অনলাইন কৰিব অনলাইন কৰাৰ পিছত আপোনাৰ ফাইনেল যোনটো কপি ওলাব অনলাইনৰ মানে সেইটো আৰু ডকুমেণ্টছখিনি আপুনি পঞ্চায়তত আহি দি যাবহি ঠিক আছে আৰু যদি পিছত কেতিয়াবা অসুবিধা হয় আপুনি মোক কল কৰিলেই'ল মই আপোনাক পৰাপক্ষত যিমানখিনি পাৰো সহায় কৰিব চেষ্টা কৰিম আপোনাৰ এনেই ঘৰটো ক'ত বুলি কৈছিলে অঁ আপোনাৰ দেউতাৰ নাম অঁ দেউতাই আগতে ঘৰ পাইছিলে নেকি আগতে মানে ঘৰ অঁ অঁ আপোনালোকৰ ঘৰত কোনোবা চৰকাৰী চাকৰিয়াল পৰিয়ালত আপোনালোকৰ ফেমিলি মেম্বাৰ অঁ অঁ ঠিকে আছে বাৰু তেতিয়াহ'লে আপোনালোকে পাই যাব চিন্তা কৰিব নালাগে সেইটো অঁ চব প্ৰচেচিং হৈ আছে কিছুমানৰ কেতিয়াবা সোনকালে হৈ যায় অকণমান কেতিয়াবা প্ৰব্লেম হ'লে দেৰি হৈ যায় কিন্তু পোৱাতো সকলোৱে পাব অঁ আৰু আজিকালিতো আপোনাৰ ডকুমেন্টছখিনি ৰেডি কৰি পিনি দি দিব আৰু হৈ যাব তেতিয়া অঁ হ'ব দিয়ক ঠিক আছে মই অকণমান ব্যস্ত আছে ঠিক আছে